হেল্ল' শুনিছেনে এয়া দুৱা দুৱৰা ৰেষ্টুৰেণ্ট নহয় জানো মই আপোনালোকক হেৰি মম'ৰ অৰ্ডাৰ দিছিলোঁ যে ভালেমান সময় হ'ল আপোনালোকে এতিয়ালৈকে মোক ডেলিভাৰী দিয়া নাই কিয় অলপ দেৰি হ'ব নেকি বাৰু সোনকালে পঠাওকচোন মই ৰৈ আছোঁ